আমাৰ ঘৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পনীয়াবোৰ হৈছে যেনে ক'বলৈ গ'লে গাখীৰ আৰু ক'বলৈ গ'লে পেৰা তেল বিহাৰৰ পৰা আমি পেৰা তেল বনাওঁ আৰু বহুত ধৰণৰে আছে ক'বলৈ গ'লে যেনে গাখীৰৰ পৰা আমি দৈ বনাওঁ গৰু ঘৰতে পুহোঁ পুহি কিনে গাখীৰ ঘৰতে ওলাওঁ আৰু গাখীৰৰ পৰা দৈ বনাওঁ আৰু বহুত ধৰণৰে আছে